ভাৰতৰ পৰিবহণ ব্যৱস্থাটো তুলনামূলকভাবে যথেষ্ট উন্নত ভাৰতৰ মানুহে বিভিন্ন ধৰণে এঠাইৰ পৰা আন এঠাইলৈ যায় বা পৰিবহণ কৰে যেনে এঠাইৰ পৰা আন এঠাইলৈ গাড়ীৰে যায় নাঁৱেৰে যাব পাৰে তাৰ পিছত এঠাইৰ পৰা আন ঠাইলৈ উৰা মটৰৰ জৰিয়তে যাব পাৰে বা ৰে'ল গাড়ীৰ জৰিয়তে এঠাইৰ পৰা আনঠাইলৈ যায় ত' ভাৰতৰ পৰিবহণ ভাৰতৰ পৰিবহণ ব্যৱস্থাত মানুহে এই সকলোবোৰ জল পৰিবহণ স্থল পৰিবহণ বিমান পৰিবহণৰ বহুতো বহুলভাৱে ব্যৱহাৰ কৰে ভ্ৰমণ কৰোঁতে মানুহে এঠাইৰ পৰা আনঠাইলৈ ভ্ৰমণ কৰোঁতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কেতিয়াবা দুৰ্ঘটনা হোৱা দেখা যায় কেতিয়াবা ট্ৰেইনত গ'লে কেতিয়াবা সময় মতে নাপায় গৈ সময় নষ্ট হয় বিভিন্ন ধৰণে কিছুমান জেগা অপৰিষ্কাৰ অপৰিষ্কাৰৰ বাবে বেমাৰো হ'ব পাৰে মানুহৰ এঠাইৰ পৰা আনঠাইলৈ গ'লে ত' যাতায়াত ব্যৱস্থা সুচল নহ'লেও বাধাত বিঘিনি ঘটিব পাৰে অঁ ইয়াক উন্নত কৰিবলৈ হ'লে প্ৰথম কথা ৰাস্তা ভাল হ'ব লাগিব বৰ্তমান চৰকাৰে সেই সমূহৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৰাস্তা ভাল হ'ব লাগিব যাতায়াত সুচল হ'ব লাগিব তেতিয়া তেতিয়া চব ফালে উন্নত হ'ব ভ্ৰমণ সুচল হ'ব ব্যৱসায় বাণিজ্য বাঢ়িব ধন্যবাদ